অঁ কোৱা কি কৰি আছা হয় হয় হয় ইছ তুমি আকৌ মোকে মোলৈকে মাৰিছা আকৌ মোকেই সুধিছা নামটো কোৱা হয় বতৰৰ কাৰণে দিয়া অকণমান এই গাটো ভাল নহয় চৰ্দি ভাৱ আছে এতিয়া কোৱা এতিয়া কোৱা কি কৰি আছা ক'ত আছা

আচ্ছা

বা হওক দিয়া ভাল মনত পেলালা মোক হওক হওক ভাল লাগিল তুমি ক'লে আৰু নাযামনে আৰু বা ইমান দিনে বিশ্বাসেই হোৱা নাই নে মোৰ প্ৰতি হ'ব দিয়া মোৰ হাজাৰ কাম থাকিলেও তুমি ফোন কৰিলে আৰু তোমাৰ লগত নাযামনে এতিয়া কোৱা টাইম টেবুল কোৱা কিমান সময়ত ক'ত কেনেকৈ মই যাব লাগিব নে কি গাড়ী লৈ এতিয়া তোমালোকৰ গাড়ী লৈ যাবা নে মোৰ গাড়ীত যাবা অঁ ঠিক আছে তেতিয়াহ'লে মই মোৰ গাড়ীখন বা মই মাইক বাইকে লৈ যাম দিয়া বাইক তোমালোকৰ তাতে থ'ম তেতিয়াহ'লে বাৰু হ'ব ৰ'বা বাকীখিনি ভাল লাগিলে বাৰু মনত যে পেলালা আৰু বাকী সময়ত যে খবৰ খাতি একো নকৰা কিয় পাহৰি যোৱা ন' ঘৰ সোমালেই

অঁ বঢ়িয়া নাই নাই তাই মৰমলগা ছোৱালী দেই তাইক বহুত মৰম লাগে মোৰ মই নিজৰ ছোৱালী যেনেই পাওঁ আৰু তাইক আৰু কি সেইদিনাখনো যাব লাগিব নে কি বাৰু হওক দিয়া আগতীয়াকৈ জনালা মই বাৰু এইটো গেপটো উলিয়াব লাগিব আৰু মিলাই মিলি হ'ব দিয়া মোক আৰু মানে অক মানে কি বেলেগ ধৰণে ব্যৱহাৰ কৰিলে বেয়া পাম আৰু মই নিজৰ বুলি ভাবোঁতো মোকো নিজৰ নিচিনাকৈ ব্যৱহাৰ কৰিলে ভাল পাম আৰু নিশ্চয় নিশ্চয় অ'কে মই আকৌ ৰাতিপুৱা ফোন কৰিম দৰকাৰ হ'লে হাঁ অ'কে বাই